হেল্ল' গেছ এজেঞ্চি নহয় জানো মোক গেছ এটা বুকিং কৰি দিব লাগিছিল নহয় মই নোৱাৰিম যাব মানে সেইকাৰণে আপোনালোককে কৈছোঁ গেছটো বুকিং কৰিবলৈ কৰি দিবচোন নাই মোৰ ফোন চোন নাই মই কৰিব নোৱাৰোঁ ফোনেই নাই মোৰ আপোনালোকেই কৰি দিয়কচোন পাৰে যদি